হেল্ল' এয়া বিদ্যুৎ বিল পৰিষদ সেৱা গ্ৰাহক সেৱা কেন্দ্ৰত লাগিছেনে মই মানে মোৰ বিদ্যুৎ বিলৰ পৰিস্থিতিটো জানিবৰ বাবে ফোন কৰিছিলোঁ মই একাউণ্টত মানে লগ ইন কৰিছিলোঁ কিন্তু মোৰ বিলখনৰ ভালদৰে দেখুওৱা নাইকিয়া সেইকাৰণে আপোনালোকৰ পৰা স্পষ্টিকৰণ এটা মই বিচাৰিছিলোঁ যে মোৰ বিলখন কি হৈছে কি নাই হোৱা মোৰ বিলখনৰ নম্বৰটো হৈছে টু থ্ৰী ফ'ৰ ফাইভ ছিক্স ছেভেন এইট নাইন অ' হয় আপোনালোকে যদি জল্ডি পাৰে মোৰ বিলখন চাই দিবচোন কি হৈ আছে আৰু মোৰ এই স্পষ্টিকৰণটো জল্ডি দিব ইয়াৰ পৰিস্থিতি কি হৈ আছে ধন্যবাদ